অঁ শইকীয়ানী অঁ শইকীয়া আছোঁ আছোঁ ভালে ইমান গৰম পৰিছে তাকেই সেইকাৰণে অলপ তেন্তে ভালেই হ'ব তে কথা এটা ভাবিছিলোঁ এনেকে সন্ধিয়া সন্ধিয়া অলপ ওলাই যাওঁ গৰমটো পৰিছে অকণমান গাটোও ভালে থাকিব বুলি

অঁ তেনেকে ভাল হ'ব গোটেইখিনি একেলগে ওলাই গ'লে গ'লে এইফালে লাভাৰ ব্ৰীজ হৈ পেলাই দেবাংগী গাৰ্ডেনত যাব পাৰিম সেইফালে থাকে ভাল লাগিব অঁ হয় নে জেগাটোৱো মুকলি হয় জেগাটো পুৰা মুকলি বতাহো ভাল লাগে সন্ধিয়া সন্ধিয়া ওলাই গ'লে হয় তাকে মানুহ তেনেকেও মই শুনা পোৱা মতে মই এনে এবাৰ দুবাৰ মানহে গৈছোঁ বাৰু তালে বাকী এনেই সন্ধিয়া সন্ধিয়া মানুহ এনেকৈ খোজ খোজ কাঢ়িবলৈয়ে ওলাই যায় বন্ধ দিনত বেছি হয় চাগে দেই মই ইমান এটা যোৱা নাই নহয় দুবছৰ মানহে হৈছে নেকি খুব সম্ভৱ শুনামতে দেউতাই তেনেকে জনাইছিলে দুবছৰমান হোৱা বুলি তাতে এনে বিয়া সবাহ বা বাৰ্থডে চেলিব্ৰেছন এনিভাৰ্চেৰি পাৰ্টি বা কিবা তেনেকুৱা সেইবোৰো অৰ্গেনাইজ কৰে তাতে এনেই ডাঙৰ ডাঙৰ ডাঙৰ মোৰ লগৰ বান্ধবী কেইজনীমানকো লগ ধৰিম তেন্তে হ'লে সন্ধিয়াকে ওলাই যাব ভাল হ'ব তাকেহে ক'ৰবাৰ পৰা ঘূৰি পকি এক পাক মাৰি আহিব পাৰিম

হয় হয় হয় হয় তাকে ময়ো ইয়াতে নাথাকি পেলাই এতিয়া ঘৰলে যিহেতু আহিছোঁ ফুৰিব পাৰিম এতিয়া একেলগে মই গুৱাহাটীৰ পৰা দুই হেজাৰ একৈশ মানত ওলালো তাৰ পিছত আকৌ মই তেজপুৰ গ'লো তাৰ পিছতহে এতিয়া মই ফ্ৰী হৈ পেলাই ঘৰলে আহিছোঁ আৰু বাৰু বাৰু লগ পাম ঠিক আছে বাৰু হয় হয়